এক লাখ নব্বৈ হাজাৰ নশ পঁচানব্বৈ পাঁচ লাখ ওঁঠৰ হাজাৰ দুশ পঞ্চল্লিছ চাৰি লাখ পাঁচ হাজাৰ সাতশ নব্বৈ সাত লাখ পোন্ধৰ হাজাৰ দুশ পঁসত্তৰ ন লাখ সাত হাজাৰ এশ পঁষষ্ঠি